বলিউড টলিউডে ভাৰতত সকলো ঠাইতে ফেশ্বনৰ ট্ৰেণ্ডত প্ৰভাৱিত কৰিছে মোৰ তেওঁলোকৰ কাপোৰ ষ্টাইলৰ ভাল লগা তেনেকুৱা কিছুমান চিনেমা আছে আৰু চৰিত্ৰও আছে চিনেমা এখন হৈছে দেৱদাছ আৰু তাৰ মোৰ সকলো পোচাক তেওঁলোকৰ সকলো পোচাক বা তেওঁলোকৰ সকলো কাপোৰ মোৰ ভাল লাগে যিহেতু পাৰৌ যিবিলাক পিন্ধে আৰু তে দৌলা ৰে দৌলা ৰে গানটোত এচৰি পাৰৌ আৰু চন্দ্ৰমুখীয়ে যিদৰে তেওঁলোকে কাপোৰ পিন্ধিছে সেই পোচাকসমূহ বা কাপোৰসমূহ ষ্টাইলটো বহুত ভাল লগা আৰু আৰু তেনেকুৱা আৰু এখন তেনেকুৱা চিনেমা আৰু এই বলিউড চিনেমাসমূহৰ প্ৰায়বিলাক চিনেমাই মোক তেনেকুৱা কাপোৰসমূহে প্ৰভাৱিত কৰে ধৰক আপোনাৰ পিংগা টপ'ৰি গানটোত দীপিকা পাদুকণ আৰু প্ৰিয়ংকা চৌপ্ৰাই যিটো কাপোৰ পৰিধান কৰিছে বা যিটো ষ্টাইলত পিন্ধিছে তো সেই কাপোৰে মোক বহুত প্ৰভাৱিত কৰে আৰু বিশেষকৈ চিনেমাবিলাকৰ নায়িকাসমূহে যিবিলাক লেহেংগা পৰিধান কৰে বা শাৰী সেইবিলাক কাপোৰে বহুত মোক প্ৰভাৱিত কৰে আৰু চিনেমাৰ পৰা অলপ লৈ অলপ এটা নমুনা লৈ তেনেকুৱা মই লেহেংগা সৃষ্টি কৰিবলৈ চেষ্টাও কৰিছো আৰু তেনেকুৱা সৃষ্টি কৰি তেনেকুৱা এযোৰ লেহেংগা বা ঘাগৰা তেনেকুৱা এযোৰ ঘাগৰা মই নিজেই সৃষ্টি কৰি পিন্ধিছো ডিজাইনটো দি তাত মই কাপোৰটো মই নিজেই চিলোৱা নাই মই কাপোৰটো ডিজাইনটো লৈ ডিজাইনটো মই দিছোঁ আৰু তেখেতসকলে মই চিলুৱাইছো আৰু সেই কাপোৰযোৰ লেহেংগাযোৰ বা ডিজাইনটো বহুত ভাল লগা আৰু তেনেকুৱা বহুতো চিনেমা আছে যিটোৰ পৰা যিবিলাক কাপোৰৰ পৰা মই সঁচাকেই প্ৰভাৱিত আৰু একেবাৰে সৰুতে এবাৰ মই প্ৰভাৱিত হৈছিলো মেনে পিয়াৰ কিয়া চিনেমাৰ যিটো পেহলা পেহলা পিয়াৰ হে ছঙৰ যিটো ফ্ৰক আছিল ভাগ্যশ্ৰীৰ তো সেই কাপ সেই ফ্ৰকটো মই নিজেই সৃষ্টি কৰা নাই কিন্তু সেই ফ্ৰকটো মই পিন্ধিছো মোৰ সেই ফ্ৰকটো বহুত ভাল লাগে